অ' অ' কোনে ক'লে অ' কোৱাচোন

ফুটবলৰ স্কপটো মানে আজিকালিটো খেলটোতো চৰকাৰো বহুত ভালকৈ প্ৰ'মট কৰি আছে আৰু খেলত বহুত স্ক'প আছে তোমাৰ সেইটো এতিয়া এনেকুৱা নহয় যে খেলত মানে তোমাৰ কেৰিয়াৰটো বনাব নোৱাৰি আজিকালি খেলত বহুত ধুনীয়াকৈ কেৰিয়াৰটো বনাব পাৰি তুমি ফাৰ্ষ্ট চাব গ'লে তোমাৰ কেৰিয়াৰটোৰ ক্ষেত্ৰত তুমি চাব গ'লে তুমি যদি কেনেবাকৈ আই এছ এলত তুমি জইন কৰিব পাৰা তোমাক যদি সেইটো তুমি ভাল খেলা তেতিয়াহ'লে কোনোবা ক্লাবৰ হৈ খেলিলে তুমি চিলেক্টৰৰ চকুত যদি ভালকৈ পৰা তেতিয়া তুমি আই এছ এলত যদি খেলিব পাৰা তেতিয়াটো আই এছ এলটোতটো পইচা পাতিৰ এইটোটো আছেই মানে মানি চিকুৰিটিটো তুমি পাই যাবা তাৰপাছত তুমি আই এছ এলত যদি ভালকৈ পাৰ্ফম কৰিব পাৰা তেতিয়া তোমাৰ নেশ্যনেলত ছিলেকশ্যন হোৱাৰ চাঞ্চ থাকিব গতিকে আজিকালি সব ক্ষেত্ৰত চাব গ'লে মানে তোমাৰ কি হয় অভাৰল স্পৰ্ষ্টছত মানে অসমতে হওঁক বা ইণ্ডিয়াতে হওঁক কেৰিয়াৰ অপশ্যনটো ভালেই হয় কিন্তু তাত এতিয়া কথা হৈ গ'ল কি এতিয়া তোমাৰ তুমি এতিয়া ক'ত বা কেনেকৈ প্ৰেক্টিচ কৰি আছা তুমি এতিয়া নিজেই কৈছা ভাল খেলোঁ বুলি সেইটোতো এতিয়া ধৰা তুমি আমিটো ক'ব নোৱাৰিম গতিকে তুমি চাব গ'লে এতিয়া এতিয়া আমাৰ যেনেকৈ তোমাৰ স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়া চাই আছে ন তোমাৰ এতিয়া চাইৰ হেৰি বিলাক আছে এতিয়া তোমাৰ গুৱাহাটীত আছে তাৰপিছত তোমাৰ কোকৰাঝাৰত আছে তুমি এতিয়া এইবিলাক তোমাৰ বুট কেম্প কিছুমান চলি থাকে মানে সেই কেম্পবিলাকত কি হয় তোমালোকৰ চাইৰ কাৰণে ছিলেকশ্যন হয় আৰু স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ থ্ৰু দিয়ে মানে তোমাৰ কি হয় প্লেয়াৰখিনিৰ মানে তোমাৰ গ্ৰঠটো মানে তেনেকৈ দি ভাল হয় গতিকে তুমি এইটো চোৱা যে চাইৰ তোমালোকৰ ওচৰত ক'ত বেচ কেম্প চলি আছে য'ত ভালকৈ বেচ কেম্প চলি আছে তাত তুমি জইন কৰা প্ৰথম তাৰপিছত তুমি নিজৰ ফিজিকটো ভাল ৰাখিব লাগিব তোমাৰ মেণ্টেল হেলথটো ভাল ৰাখিব লাগিব তাৰপিছত তুমি যেতিয়া চাইত সোমাবা তাৰপিছত তোমাক মেণ্টৰে গাইড কৰিব তাৰপিছত তোমাৰ গ্ৰথটো ঠিকে ঠাকে গৈ থাকিব মানে বুজি পাইছা ডায়েট প্লেনটো তোমাৰ ডায়েট প্লেনটো তোমাৰ নিজৰ সেইটো তুমি এতিয়া নিজে যোনখিনি বেয়া বস্তু মানে বডীটোক নালাগে বুলি ভাবা সেইখিনি তুমি কনজিউম কৰিব নোৱাৰা আৰু বাকীটো তুমি এতিয়া চাইত সোমাই যাবা চাইত সোমাই গ'লে কি হ'ব তোমাৰ সেইখিনি মেণ্টৰে তোমাক ডায়েট প্লেন দিয়ে দিব তোমাক গাইড কৰিব ত' এতিয়া তুমি ভালকৈ এটোতে ট্ৰাই কৰা যে তুমি কেনেকৈ চাইত সোমাব পাৰা মানে ঠিক আছে দিয়া ঠিক আছে অল দ্য বেষ্ট ভাল হ'ব তোমাৰ